চাৰি হাজাৰ নশ চল্লিছ পঞ্চাছ হাজাৰ পাঁচশ বিৰান্নবৈ ষাঠি হাজাৰ নশ তিনি দুই লাখ পঁইসত্তৰ হাজাৰ পাঁচশ চল্লিছ চাৰি লাখ পাঁচ হাজাৰ নশ বিছ